হেল্ল' হেল্ল' অঁ কোনে কৈছে অঁ হয় হয় আপুনি বৌ অঁ এই ঘৰত এই ভাত বনাবলৈ ধৰিছোঁ কওকচোন অঁ কওক মই শুনি আছোঁ কি কৰিছে আপুনি মই কি কৰিছোঁ শুধিছোঁ মানে আপুনি ক'ত আছে বাৰু হেল্ল' অঁ তাৰপিছত অঁ মেখেলা আপোনাৰ মেখেলা চাদৰ যদি চিলোৱা হয় নহয় তেতিয়াহ'লে এশ টকা হয় আৰু দহি চহি বাটি পেলাই আপোনাৰ এই হেৰি হয় কিবা আঢ়ৈশ টকা লওঁ মানে তাৰপাছতে ব্লাউজ চিলালে আপোনাৰ হেৰি হ'ব ব্লাউজ ডিজাইনৰ ওপৰত কথা আছে আপুনি যদি ডিজাইন দিয়ে চাৰিশও আছে তিনিশও আছে ধৰক এনেকুৱা টাইপৰ হয় এই আপুনি কি ব্লাউজো চিলাব ব্লাউজো চিলাব আপুনি অঁ তাকে অঁ

অঁ সময় মানে এই কাপোৰ আছেই নহয় অলৰেডী কেতিয়া আহে আহিব দি যাব ন হেল্ল' অঁ অঁ অঁ ঠিক আছে হেৰি কি কয় ব্লাউজৰ কি ডিজাইন দিব অঁ অঁ অঁ তাকে হ'ব যা ডিজাইন দিলে মানে অকণ দামটো বেছি পৰিব আৰু যদি ছিম্পল চিলাই তেতিয়াহ'লে তিনিশ টকা হয় আৰু ব্লাউজটো ঠিক আছে কৰিম আপুনি কি কৰিছে এতিয়া অঁ অঁ অঁ ঠিক আছে মই সেই হ'ব দিয়ক আপুনি হেৰি কৰিব কিবা অহা এইফালে আহিলে মানে লৈ আহিব ঘৰলে মই আকৌ সেইফালে যাবগৈ নোৱাৰিম এতিয়া আনিবলৈ যাবলৈ চেণ্টাৰৰ ফালে আহিলে আপুনি লৈ আহিব হাঁ